আমাৰ অঞ্চলৰ পৰম্পৰাগত খেলবোৰ হৈছে কাবাডি কাবাডি স্পিকিং চেছ লুডু তাৰ উপৰিও আমি চুৰ ডকাইত পুলিচ এই খেলটো খেলোঁ এইবোৰ কাবাডি কাবাডিটো খেলোঁ আমি দুটা টীমত সমানে ভাগ হৈ লওঁ যদি বিছজনী থাকে তেতিয়া দহজনী দহজনী আমি ভাগ হৈ তেনেকৈ আমি ভাগ হৈ কাবাডি কাবাডিকৈ মাতি মাতি আমি ইটো ছাইডৰ পৰা সিটো ছাইডলৈ গৈ এজনী চুই থৈ আহোঁ আৰু সেই চুই থৈ আহিলে সেইজনী তাত বাহিৰলৈ ওলাই যায় আৰু ইটোত টীমলৈ ইটো টীম জিকি যায় ঠিক তেনেকৈ আকৌ ইটো টীমেও আকৌ দুই নম্বৰটো খেলে খেলৰ টীমেও যদি আকৌ ইফালে গৈ এজনী চুই থৈ আহে তেতিয়া আকৌ এইফালৰ জনী ভিতৰলৈ সোমাই আহে তেনেকেই এই খেলটো আমি খেলোঁ ঠিক তেনেকৈ চেছটো খেলোঁ যেনেকৈ দুজন ব্যক্তি বহি পেলাই আমি চেছতো খেলোঁ চুৰ ডকাইত পুলিচটো খেলোঁ চাৰিজন হৈ এনেকৈ কাগজৰ টুকুৰা বনাই চুৰ ডকাইত লিখি পেলাই পুলিচ চুৰক ধৰ ঠিক তেনেদৰে খেলোঁ